প্ৰকৃততে গছ এজোপা ৰুবলৈ হ'লে মানে উন্নত গছ ৰুবলৈ হ'লে আমাৰ কৃষি বিভাগৰ যিবিলাক বিষয়ববীয়া বিষয়ববীয়াৰ লগত আলোচনা কৰি তেওঁলোকৰ পৰা পৰামৰ্শ দা লৈ পিনি গছবিলাকত কি কি মেডিছিন দি কি মেনিয়েল কি কি সাৰ দিলে কেনেকৈ কি সুবিধা হয় গছজোপা ডাঙৰ হ'বৰ কাৰণে কি ব্যৱস্থা কৰিব লাগে তেওঁলোকৰ পৰা পৰামৰ্শলৈহে আমি গছ এজোপা প্ৰতিপালন কৰিলে গছজোপা উন্নত হ'ব পাৰিব